মই মোৰ ঘৰৰ মই চবতকৈ ভাল পাওঁ ৰান্ধি বাঢ়ি আৰু মই ভাত বনাই ভালেই পাওঁ আৰু চব বস্তুৱেই জুতি লগাই বনাওঁ মই জুতি নহ'লে আমাৰ খোৱাই নহয় মোৰ জুতি হ'লেহে খাওঁ আৰু মাংস বনালে মই হাঁহ মাংস কোমোৰা বনাই বহুতেই ভাল পাওঁ আৰু মোৰ ঘৰত কোনোবা আলহী আহিলে ধৰক ওচৰৰ মানুহ আহিলে চাহ জলপানৰ পৰা আদি কৰি পিঠা পনা বনাই আৰু হাঁহ মাংসটো মই বহুতেই বনাওঁ আলহী আহিলে মই হাঁহ মাংস মানুহক খুৱাওঁগৈ আৰু কোমোৰা হাঁহ মাংস এইটো মোৰ বহুত মানে ভাল লাগে বনাই বনাই ভালো লাগে খুৱাইও ভাল পাওঁ মই আলহী আহিলে মই খালি মুখেৰে নপঠাওঁ আৰু কোনোবাই নেখাওঁ বুলি ক'লেও জোৰ জবৰদস্তি মই ভাত সাজ খুৱাই পঠিয়াওঁ মই ভাল পাওঁ খুৱাই ভাল পাওঁ মই মানুহক খুৱাই বহুত ভাল পাওঁ আৰু মানুহৰ প্ৰতিয়ে মোৰ বেছি মৰম মানুহ মানে যিকোনো মানুহ আহিলেই মই ভাত সাজ হওক চাহ জলপান তামোল পাণ এইবোৰ মই বহুতে ভাল পাওঁ আৰু মই ৰান্ধি বাঢ়ি বহুত ভাল পাওঁ কোমোৰা দালি এই লগত টুকুৰাকৈ বনাই বহুত ভাল লাগে মই খায়ো ভাল পাওঁ আজিও খাইছোঁ বাৰু মই বনাই তাৰ পিছতে মোৰ চবচে প্ৰিয় মানে খাছী মাংসটো মোৰ মোৰ কাৰণে খাছী মাংসটো বহুতেই ভাল মই খাওঁ ভাল পাওঁ খাছী মাংসটো তাৰ পিছত কুকুৰাও খাওঁ খালেও মানে খুব কম খাওঁ সেইটো মাংস আৰু হাঁহ হাঁহটো আমাৰ ঘৰত প্ৰিয় আৰু মোৰ ভাইহঁতেও মানে খুব ভাল পাই ভাইটিয়েও চবকে আলহী আহিলে মই হাঁহ মাংসয়েই বেছিকে খুৱাওঁ আৰু মানুহে খাইও ভাল পায় আৰু শলাগ লয় বাইদেৱে বৰ ধুনীয়াকৈ হাঁহ মাংস বনায় এতিয়াও কৈ থাকে গুৱাহাটীৰ ল'ৰা দুজন আহিছিল গুৱাহাটীৰ ল'ৰা দুজনেও মোক শলাগ লৈ গৈছে বাইদেউৰ হাতৰ হাঁহৰ মাংস আৰু এদিন খামহি আহি তেনেকৈ কৈ গৈছে এইবাৰ আহিলে খুৱাম বুলিয়ে কৈছোঁ মোৰ ঘৰত হাঁহ থাকেই মই হাঁহ পোহো হাঁহৰ হাঁহ পোহো কাৰণে হাঁহৰ কণীৰ পৰাও মোৰ বহুতেই লাভ হয় মই হাঁহ পুহি বহুতেই ভাল পাওঁ মই দোকান দি থকা স্বত্বেও মানে হাঁহ পোহোয়েই মই হাঁহ থাকেই মোৰ ঘৰত হাঁহ বস্তুটো মই ভালেই পাওঁ মই আলহীক খুৱাই বেছিকে ভাল পাওঁ যোনে নাহক মই হাঁহ এটা মাৰিমেই হাঁহ মাৰি মই আলহীক খুৱাই মই আলহীৰ মনৰ হেৰিটো ভাল পোৱাটো বিচাৰোঁ আলহীয়ে ভাল পোৱাটোহে বিচাৰোঁ আৰু খুৱাই মোৰ সেইবোৰ বস্তু মই বনাই খুব ভাল পাওঁ